হেল্ল' অঁ হয় বাইদেউ কওকচোন অঁ হয় বাইদেউ কওক অঁ চোফা কেনেকুৱা ধৰণৰ চোফা লাগিছিলে আপোনাক অঁ অঁ এনেই মানে আমাৰ ইয়াতে চোফা ষ্টিলৰো পাই যাব লোহাৰো পাব আৰু কাঠৰো পাব আপোনাক এতিয়া কোনবিধৰ লাগিছিলে অঁ ভাল কাঠৰ নহ্ অঁ অঁ হ'ব বাইদেউ সববিধৰে হ'ব আপুনি আহি এবাৰ চাই যাবহি নহ'লে অঁ আপুনি নহ'লে মই আপোনাক ফটো মাৰি দেখাম হোৱাটছএপ হোৱাটছআপত আপুনি চাব আমাৰ ইয়াতে হোম ডেলিভাৰীও হয় অঁ কিন্তু চোফাবিলাকৰ আপোনাক ফটো দিম প্ৰত্যেকখন চোফাৰ মানে প্ৰাইচটো অলপ বেলেগ বেলেগ হ'ব দামটো আপুনি মই দামটো লিখি দিম কিমান কিমান হয় অঁ আপুনি কিমান দামৰ পাৰে আৰু ক'ব তেতিয়া অঁ ডিজাইন ডিজাইন আপোনাক ডিজাইন দি দিম বাৰু মই আপুনি পাই যাব ডিজাইনটো আপুনি হোম ডেলিভাৰী কৰিব নেকি হোম ডে ডেলিভাৰী কৰিব লাগিব নেকি আপোনালোকৰ ঘৰত

অঁ হোম ডেলিভাৰী যদি কৰায় আপুনি তেতিয়া অলপ মানে খৰচটো এক্সট্ৰাকৈ অলপ বেছি হ'ব মানে আপোনাক সব ফিটিং কৰি থৈ আহিব মানে অহা যোৱাত অহা যোৱা অকল তেলৰ খৰচটো দিলেই হয় আৰু অঁ নহ'লে আপুনি নিজে আহি তাৰপৰা কিনি লৈ যাবও পাৰিব যদি ডেলিভাৰী আপোনাক দিবগৈ লাগে তেনেকৈও ক'ব পাৰে অঁ অঁ অঁ আপুনি চাই যাবহি এবাৰ আহি অঁ অঁ আনিব যাব আহিব নালাগে আৰু মই পঠিয়াই দিম মানুহ ইয়াৰ পৰা ফিটিং কৰি থৈ আহিব খালী আপুনি তেলৰ খৰচটো দিলেই হ'ল আৰু অঁ অঁ সব কাঠৰে পাব আপুনি আজাৰ কাঠৰ চতিয়না কাঠৰ ভাল ভাল কাঠৰে পাব আপুনি চিন্তা কৰিব নালাগে বাৰু ভাল লোহাৰ লাগে যদি লোহাৰও আছে ভাল ভাল পাই যাব

অঁ অঁ ঠিক আছে বাৰু মই আপোনাক এতিয়া ডিজাইন কেইটামান দি দিম হা আপুনি চাই পিনি ৰিপ্লাই দিব কোনটো ভাল লাগে অঁ বাঁহৰ চোফা নাই কিন্তু এই বেঁতৰ পাব বেঁতৰ আছে অঁ বেঁতৰ পাই যাব লোহাৰৰ ষ্টিলৰ কাঠৰ সেইখিনিয়ে পাব আৰু বাঁহৰ চোফা এনেকৈ আমাৰ ইয়াত ৰখা নাই অঁ অঁ আপুনি চাই যাবহি হ'লেও মই ডিজাইনখিনি দি দিছোঁ বাৰু আপোনাক

অঁ মিলাম আৰু আপুনি চাবহি কথাটো পাতি ল'ম আমি দোকানতে

অঁ বাইদেউ ঠিক আছে হ'ব দিয়ক অঁ অঁ অঁ কৰিব কৰিব